অসমৰ সংবাদ মাধ্যমে ৰাজনীতি আৰু চৰকাৰৰ সৈতে যিটো আচলতে বৰ্তমান মিডিয়াই সঁচাৰ মাধ্যমলৈ লৈ গৈছে যে ৰাজনীতিৰ বিষয়টো ৰাজনীতি এটা বেলেগ বস্তু আৰু চৰকাৰ এটা বেলেগ বস্তু সেয়েহে চৰকাৰৰ যিখিনি বিষয়বস্তু সেইখিনি আজি মিডিয়াই প্ৰচাৰ মাধ্যমত আনি বিভিন্ন ৰহন সানি সেই বিষয়বিলাক ৰাজনীতিৰো তাত সংযোগ কৰি গোটেই বিষয়টো বেলেগ এটা প্ৰক্ৰিয়ালৈ এই আমাৰ সংবাদ মাধ্যমে যে মিডিয়াই সেইটো বেলেগ এটা মাধ্যমলৈ লৈ যোৱাৰ চেষ্টা কৰে আচলতে সেইটো নহয় যে ৰাজনীতি বোলা বস্তুটো বহুত এটা বেলেগ ধৰণৰ বস্তু যিসকলে ৰাজনীতি কৰি আছে তেখেতসকলে বিষয়বস্তুটো ভালধৰণে বুজি পায় চৰকাৰ আৰু ৰাজনীতি যদিও বেলেগ বেলেগ বুলি কোৱা হৈছে ই প্ৰকৃততে একেবাৰে সঁচা নহয় যে চৰকাৰ আৰু ৰাজনীতি দুইটা বিষয় জড়িত আছে হয়তো ৰাজনীতিৰ কৰিবলৈ গ'লে আচলতে বহুত ত্যাগ স্বীকাৰ কৰিব লাগে আৰু এই ৰাজনীতি কৰিবলৈ যাওঁতে বহুতো মানে ঘাট প্ৰতিঘাটৰ মাজতহে ৰাজনীতিটো তৈয়াৰ হয় এই ৰাজনীতি কৰিবলৈ যোৱাৰ আগমুহূৰ্তত বহুতখিনি কথা ভাবিবলগীয়া হয় এতিয়া আজি বৰ্তমান চৰকাৰে যেনেধৰণে যিবিলাক বিষয়বস্তুৰ ওপৰত চিন্তা চৰ্চা কৰি গাঁৱৰ যুৱক যুৱতী নিবনুৱা মহিলা এইবিলাকক যেনেধৰণে এটা সহায় কৰাৰ চেষ্টা কৰিছে বা অদূৰ ভৱিষ্যতেও কৰিয়ে থাকিব কিন্তু মিডিয়াই সেই বস্তুটো পাই এটা বেছি বহল প্ৰক্ৰিয়াৰে লৈ গৈ চৰকাৰখনক বিপথেহে পৰিচালিত কৰাৰ চিন্তা হৈছে বুলি মই ভাবোঁ আৰু যিহেতু ৰাজনীতিৰ যেতিয়া ত্যাগ নাথাকে তেতিয়া ৰাজনীতি কৰিব নোৱাৰে আৰু অসমৰ চুকে কোণে বহুত ভিতৰুৱা অঞ্চলৰ মানে ব্যক্তিয়েহে কিছুমান ব্যক্তিয়ে ৰাজনীতি খুব ভাল পায় আৰু এইটো নহয় যে শিক্ষাগত অৰ্হতা থাকিলেহে ৰাজনীতি কৰিব পাৰিব প্ৰথম কথা হ'ল দক্ষতাটো লাগিব আৰু এক ত্যাগ লাগিব আৰু ত্যাগৰ লগতেও মানুহজন যে যিজন ৰাজনীতিবিদ হ'ব তেখেতে ৰাইজৰ লগত প্ৰতিটো কথাতে মানে মানুহজনৰ কথা বতৰা এই কথা বতৰাবিলাক মানে অলপ এই ব্যক্তিসকলৰ মনঃপূত হ'ব লাগিব যে ব্যক্তিজন অকল ৰাজনীতিৰ কথাকে পাতিবলৈ আহিছে যে মই আৰু তেখেতৰ লগত এই বিষয়বিলাক নেপাতোঁ আচলতে নহয় সেই ৰাজনীতি বিষয় যিজন ব্যক্তি ৰাজনীতি তেওঁ ৰাজনীতিৰ লগত জড়িত তেখেতৰপৰাই আমাৰ গাঁও অঞ্চলত নগৰ অঞ্চলত চুক বা চুবুৰীবিলাকত তেখেতৰপৰাই বহুত কথা শিকিবলগীয়া থাকে যিহেতু ৰাজনীতি কৰা ব্যক্তিজনেহে দেশ বিদেশ ফুৰি কিছুমান বাৰ্তা কঢ়িয়াই আনে কিন্তু আমাৰ গাঁও অঞ্চলত সোমাই থকা ব্যক্তিসকলে সেই বিষয়বিলাক গম নেপায় যিহেতু এজন মানুহ ঘৰৰ ভিতৰত সোমাই থকা আৰু এজন মানুহ দেশৰ হকে দিনে ৰাতিয়ে ঘূৰি ফুৰা তেখেতে দেশখনৰ হকে বহুতখিনি কষ্ট কৰিব পাৰে দেশৰ হকে তেখেতে ত্যাগ কৰিছে ঘৰ এৰিছে ল'ৰা ছোৱালী এৰিছে বিভিন্ন দিশত তেওঁ সেই কামখিনি কৰি ৰাজনীতি কৰি এখন সুষম চৰকাৰ গঠন কৰাৰ এটা তেখেতে এটা চিন্তা চৰ্চা কৰি সেই দিশতহে সেই ৰাজনীতি কৰা ব্যক্তিজন ঘূৰে চৰকাৰখন এনেকুৱা নহয় যে আজি চৰকাৰ গঠন হোৱাৰ লগে লগে কাইলৈ যে আমুক গাঁওখন চৰকাৰে গোটেই টকা পইচাৰে নদন বদন কৰি ৰাস্তা ঘাট বনাই ঘৰ দুৱাৰ বনাই দিব এনে নহয় চৰকাৰৰ কিছুমান আঁচনি আছে সেই আঁচনিবিলাকৰ মাধ্যমেৰেহে কামবিলাক হয় যেনেকৈ চৰকাৰৰ ভাগ কৰি থোৱা আছে ব্লক আছে চৰকাৰখনে ভাগ কৰি বনাইছে এটা ব্লক আছে পঞ্চায়ত আছে গাঁওসভা পাতিবলৈ ব্যৱস্থা কৰি দিছে গাঁওবুঢ়া দিছে ৱাৰ্ড মেম্বাৰ দিছে সকলোখিনি লগাই মেলিহে এটা আয়ৰে ঘৰ হয় বা তেনেকৈ কিবা এটা আঁচনি পইচা পোৱা এইবিলাক হয় কিন্তু আমাৰ ব্যক্তিবিলাকে ভুল বুজে যে এইখন চৰকাৰৰ দিনত আমুক ৱাৰ্ড মেম্বাৰ হ'ল যে মই এইবাৰ একো নাপালোঁ এই এইবাৰ তেওঁ চৰকাৰী আচলতে মানুহৰ কাৰণে তেওঁ কিবা এটা ব্যৱস্থা কৰি দিব পাৰিছে কিন্তু আমাৰ কাৰণে সেইটো ইমান সম্ভৱ বুলি তেওঁ ভবা নাই কিন্তু যিজনে ৰাজনীতিত জড়িত হৈ থাকে সেইজনে এতিয়া এতিয়া বৰ্তমান যিখন চৰকাৰ আছে সেই চৰকাৰখন যদিও এটা লেভেলত চলি আছে ৰাজনীতি কৰা ব্যক্তিকেইজনে বেলেগ বেলেগ দিশত ৰাজনীতি তেওঁলোকে কৰি আছে এতিয়া ধৰ্মনীতিটোও বেলেগ এটা বস্তু ৰাজনীতিটোও এটা বেলেগ বস্তু কিন্তু আজিকালি এনেকুৱা হৈছে যে ধৰ্মটো গৈ ৰাজনীতিত সোমাইছে আৰু ধৰ্মীয় দিশতো গৈ চৰকাৰী ব্যক্তি আহি সোমাবলগীয়া পৰিস্থিতিয়ে বাধ্য কৰাই কিছুমান মানে আভুৱা ভাৰি কিছুমান কাম কৰি বহুত মানে এই মিডিয়াৰ যোগেদি কিছুমান কথা বেলেগ বেলেগভাৱে প্ৰচাৰ কৰিব লাগিছে এতিয়া আমি দেখাৰপৰা এতিয়া বৰ্তমান চৰকাৰ বুলি নহয় আগৰ চৰকাৰতো আমি দেখিছোঁ যে আজিকালি ধৰ্মীয় অনুষ্ঠানবিলাকতো ৰাজনীতি সোমাই গ'ল যিহেতু আমি দেখিছোঁ যে আঠখেলীয়া নামঘৰত আপোনালোকে সকলোৱে জানে যে তাতো এটা ৰাজনীতিৰ প্ৰভাৱ পৰিলে ধৰ্মত ৰাজনীতি গৈ মানুহ জেল হাজোতলৈও যাবলগীয়া হৈছে সেইকাৰণে এই বিষয়বিলাক সদায় কথা পতাৰ আগত ৰাজনীতি বিষয়ে জানিলে ঘূৰি ফুৰিলে ৰাজনীতি নহয় ৰাজনীতিৰ অধ্যয়ন লাগিল আৰু সেই অধ্যয়নৰ যোগেদিহে ৰাজনীতি কৰিব তেওঁ কিছুমান জানিব জানিলেহে অধ্যয়ন কৰিলেহে ৰাজনীতিৰ বিষয়ে জানিব আৰু ৰাজনীতি কৰা ব্যক্তিৰ লগত ঘূৰিলেহে ৰাজনীতিৰ বিষয়ে জানিব তেতিয়া চৰকাৰৰ বিষয়ববীয়া কিছুমান ব্যক্তিৰ লগত ঘূৰি ফুৰিলেহে চৰকাৰখনৰ বিষয়ে জানিব কিন্তু গাঁৱৰ সৰ্বসাধাৰণ ব্যক্তিকেইজনে ৰাজনীতি কি বুজি নেপায় চৰকাৰ কি বুজি নেপায় সময়ত চৰকাৰে কিবা এটা দিছে তেওঁলোকে যদি প্ৰাপ্য তেওঁলোকে পাইছে নেপালেও তেওঁ কোনো প্ৰতিবাদ কৰিবলৈ যোৱা নাই কিন্তু প্ৰতিবাদ কৰিবলৈ শিকাটোহে বেছি প্ৰয়োজন বুলি মই ভাবোঁ এইটো নহয় যে ৰাজনীতি কৰিলেই প্ৰতিবাদ কৰিব লাগিব সেইটো ক'বলৈ মই যোৱা নাই যে কিবা এটা বস্তু যেতিয়া চৰকাৰীভাৱে ব্লকলৈকে হওক গাঁৱসভালৈকে হওক বস্তুবিলাক যেতিয়া আহে গাঁৱত সৰ্বসাধাৰণ মানুহখিনিয়ে গম পাব লাগে যদি গম নেপায় তেতিয়াহে প্ৰতিবাদ কৰিব লাগে প্ৰতিবাদ কৰিবপৰা ব্যক্তিজনেহে আচলতে ৰাজনীতিত জড়িত হ'ব পাৰে এই আচলতে চবৰ লগতে জড়িত হৈ লেটিপেটি কৰি খেলিমেলিকৈ কিছুমান বাখ্যা দি থকা ব্যক্তিজন ৰাজনীতি কৰিবপৰা ব্যক্তি হয় বুলি মই নাভাবোঁ